ভাড়াঘৰ এটা এপাৰ্টমেণ্ট খালী আছিলে আচ্ছা তুমি ক'ৰ পৰা কৈছা বাৰু আচ্ছা আচ্ছা তুমি ৰুম এটা খালী আছে আৰু তোমাৰ তাতে টু বি এইছ কে হয় মানে দুটা তোমাৰ বেডৰুম থাকিব আৰু কিটচেন লেট্ৰিন বাথৰুম এটেচড থাকিব

সা সুবিধা মানে তোমাৰ পানীটো টুৱেণ্টি ফ'ৰ আৱাৰ্ছ পাবা বাকী তোমাৰ কিটচেনৰ যোনখিনি তোমাৰ চেল্ফ থাকে সেইবিলাক থাকিব আৰু বাকী আনফাৰ্নিছড্ হ'ব টাইলছ্ লগোৱা আছে আৰু এটেচড হ'ব কিটচেন আৰু লেট্ৰিন বাথৰুম নাই সেইবিলাক যোগান ধৰা নহ'ব আনফাৰ্নিচড হ'ব তুমি সেইখিনি নিজে আনিব লাগিব অকল কিটচেনৰ তোমাৰ চেল্ফ কেইখন থাকিব বাকী আৰু লাইট দি দিম বাৰু চাৰিটা মান নাই সেইটো তোমালোকে নিজে এৰেঞ্জ কৰিব লাগিব ফেন নিজে এৰেঞ্জ কৰিব লাগিব অকল লাইটটোহে দিম বাকী ইনভাৰ্টাৰ কানেকশ্য়ন দিয়া নহ'ব এনেই ইলেক্ট্ৰনিকছ্ মানে তেনেকুৱা কাৰেণ্টৰ প্ৰব্লেম নাই তেনেকে

ভাড়া মানে চোৱা তোমাৰ এতিয়া বৰ্তমান আঠ হাজাৰ কৈছোঁ আৰু বাকী যদি তুমি লোৱা তেতিয়াহ'লে এক মাহৰ এডভান্সো দিব লাগিব ঠিক আছে তুমি আহিবাচোন তেতিয়া কাইলৈ যদি লোৱা বাকী নম্বৰটো ক'ৰ পৰা পালা আচ্ছা আচ্ছা বাৰু বাৰু বাৰু তুমি এটা কাম কৰিবা তুমি কাইলৈ আহিবা আহি পেলাই মোক ফোন এটা কৰিবা বাকী তেতিয়া আমি ডিচকাছ্ কৰিব পাৰিম অঁ এনেইতো প্ৰব্লেম নোপোৱা কাৰেণ্টৰ কাৰেণ্ট তেনেকে নেযায় আৰু ৰুমকেইটা ডাঙৰে হয় আৰু আমাৰ একজেক্ট ঠিকনাটো হৈছে তোমাৰ দ পৰ্বতীয়াৰ ওচৰতে আৰু তুমি অহাৰ আগত মোক ফোন এটা কৰি ল'বা আৰু অলপ চাফা কৰাবলৈও আছে আগৰ যোনটো পাৰ্টি আছিলে সেইটো মানে খালী কৰা দুদিনমান হৈছেহে অকণমান চাফা টাফা কৰাবলৈ আছে আৰু বাকী তোমাৰ কিটচেনৰ টেপ চেববিলাক অলপ লীকড্ হৈ আছে সেইটো মই চেঞ্জ কৰাই দিম তেতিয়া তুমি যদি কাইলৈ আহা তেতিয়া আজি চেঞ্জ কৰাই দিম

ঠিক আছে ঠিক আছে আগবেলা আহিবা আৰু আহাৰ আগে আগে তুমি মোক ফোন এটা কৰিবা হ'ব ঠিক এইটো নাম্বাৰতে কৰিবা ঠিক আছে হ'ব দিয়া